ঘৰুৱা প্ৰতিকাৰক বস্তু হৈছে হালধি আদা নহৰু বিভিন্ন ধৰণৰ বস্তুৱে আমাক তেল আদি এইখিনি আমাৰ জ্বৰ কাহ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভাল কৰিব পাৰে ধৰি লওক বিভিন্ন ধৰণৰ গাৰ বিষ ভৰি বিষ আঠুৰ বিষ হালধি পিচি পেলাই লগালে আৰু বিশল্যকৰণী যদি লগাই পেলাই জাৰি দিয়া যায় সেইখিনি আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভাল কৰিব পাৰে হালধিয়ে কাহ আৰু জ্বৰ আদি মিহলি কৰি খালে তেতিয়া জ্বৰ কাহ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভাল হ'ব পাৰে নহৰু আৰু আদা তেল দি মালিচ কৰিলে জ্বৰ আৰু ভৰিৰ বিষ ভাল হ'ব পাৰে